এই ভালেই তোমাৰ ভালেই ভালেই ভাত পানী খালা অঁ খালো এই খাই উঠিছোঁ অঁ কিয়বা অঁ অঁ দেখিছোঁ অঁ অঁ ল'ৰা ছোৱীবোৰ স্কুল যাবলৈও দিগদাৰ হৈছে বাৰু হয় বাৰু সেইটো ময়ো চাইছোঁ বাৰু অঁ এইবোৰ ঠিক নাই নহয় গো দলং কেতিয়া ভাগি পৰে অঁ ভা অঁ ভালেই কৰিছা তেতিয়াহ'লে তেতিয়াহ'লে মই যাম বাৰু তেতিয়াহ'লে অঁ অঁ অঁ

অঁ মইয়ো কৈ চাম দিয়া বাৰু তুমিও কেতিয়াকৈ যাই ক'বা মইয়ো মানুহখিনি কেতিয়া কোন কোন যায় তোমাক ফোন কৰি ক'ম আৰু অঁ সেই অঁ সোমবাৰে সকলো আহে বাৰু তেতিয়াহ'লে মোৰো মানুহখিনিও উলিয়াম আৰু কাক কাক ক'ব পাৰোঁ মই কৈ চাম বাৰু কোন কোন যায় তুমিও ক'বা মানুহখিনিক অঁ তেতিয়াহ'লে হ'ব দিয়া মই তেতিয়া পিছত ফোন কৰি মানুহ ওলালে ক'ম বাৰু অঁ